হেল্ল' দাদা মই ক'ৰবাত যাবললৈ আপোনাৰ কেবখন বুক কৰিছিলোঁ কিন্তু কেবখন এতিয়ালৈকে আহি পোৱা নাই মই বহু সময় ধৰি অপেক্ষা কৰি আছোঁ কেবটোৰ কাৰণে প্ৰায় আধা ঘন্টাৰ হৈ গ'ল ত্ৰিছ মিনিটৰ পৰা মই অপেক্ষা কৰি আছোঁ কিন্তু এতিয়ালৈকে কেবখন আহি পোৱা নাই এই কিয় আহি পোৱা নাই অনুগ্রহ কৰি জানিব পাৰিম নে আৰু বহুত পলম কৰি আছে আহিবলৈ অনুগ্ৰহ কৰি জল্দি আহিবলৈ চেষ্টা কৰক অনুগ্ৰহ কৰি জল্দি আহিবলৈ চেষ্টা কৰক সময় বহুত সময় লাগে অপেক্ষা কৰি আছোঁ ত্ৰিছ মিনিটৰ পৰা মই অপেক্ষা কৰি আছোঁ অনুগ্ৰহ কৰি জল্দি আহক ধন্যবাদ